অঁ হেল্ল' কোৱা কি কৰিছা

ক'ত যাবা কোৱা আক তেতিয়াহে অঁ ওলাবা কি আজি যাবা নেকি অঁ তাত ভালেই ভালেই ভাল ভাল কেতিয়া যাবা কাইলৈ যাবা হ'ব কাইলেকে তুমি সোনকালে ওলাবা নটাত

ওলাবা মইয়ো মানে অকণমান দেৰিকে উঠো অঁ তাৰ পিছতে নটাত ধুনীয়াকৈ হৈ যাব দহটাত ন দহটা মোৰ অলপ দেৰি হয় উঠা ওলাবা ধুনীয়াকে ওলাবা অঁ শ্বপিং কৰিবা কিবা কৰিবা মই লগত যাম হ'ব দিয়া তুমি চব সেইবিলাকে লৈ থাকিবা মেকআপৰ

আৰু আৰু কি ল'বা গ'লে ঠিক আছে হ'ব সেইকাৰণেটো তোমাক সোনকালে ওলাব দিছোঁ ঠিক আছে দিয়া মোৰ অলপ কামত এতিয়া বিজি আছোঁ বাৰু অলপ ন চাই পেলাই তুমি হ'ব তাতে খাম বাৰু ভাত সোনকালে ওলাবা খালী মই কাইলৈ বাও ফ্ৰী ফ্ৰী হ'ম ন অঁ ঠিক আছে হ'ব ঠিক আছে হ'ব দিয়া